আমাৰ দেশত আইন ভংগ কৰিলে কিছুমান পুলিচ প্ৰশাসন বা কিছুমানে চৰকাৰে ফাচীও দিব পাৰে জেলতো ভৰাব পাৰে বা আইন ভংগ কৰি নচলাতো বেছি ভাল আইন ভংগ কৰি চলিলে পুলিচ প্ৰশাসন বা বা ৰাইজৰ বা কিছুমান চকুত পৰিলে মানে জগৰীয়া হ'ব পাৰে মানে আইন মানে ভংগ কৰি চলাতো মানে শুদ্ধ নহয় আইন আইন ভংগ কৰাটো অকল চৰকাৰ প্ৰশাসনৰ কাৰণতে নহয় বা সমাজখনতো যদি কিছুমান আইন ভংগ কৰি যিলোকে চলি যায় সমাজখনে বেয়া পায় বা ৰাইজেও বেয়া পায় নামঘৰত খেলৰ পৰাও এৰি দিয়ে এনেকুৱা সেইবাবে নামঘৰৰ নামঘৰত কিছুমান নাম ৰাইজে এৰি দিয়ে কিছুমান লোকক আইন ভংগ কৰি চলিলে সেইটো কাৰণে আইন ভংগ কৰিব নালাগে আইন ভংগ কৰাটো কিছুমান আইন ভংগ কৰি যদি চলে বা আইন ভংগ কৰি যদি সকলো লোকে চলি যায় সেই দেশখন মানে একদম বেয়া হৈ যাব দেশখন আইন ভংগ কৰি যদি চলে আইন ভংগ কৰি এটো কাৰণে চল চলাটো বেয়া আইন ভংগ ক কৰি নচলিলে বেছি ভাল